হয় মই ৰীতা দাস অঁ কওকচোন বাইদেউ থ্ৰেডিং কৰিলে এনেই আজিকালি ত্ৰিছ চল্লিছ টকা হৈছে ফেচিয়েল চাৰিশৰো আছে পাঁচশৰো আছে তিনিশৰো আছে আপুনি যোনটো কৰে পাঁচশ টকাটো কৰিলে ভাল হ'ব হেয়াৰ ষ্ট্ৰেটো কৰিব পাৰে আপুনি আছে এনেই তিনিশৰো আছে আঢ়ৈশৰো আছে দুশৰো আছে অঁ ষ্টেপ কাটটোৱে ভাল হ'ব এনেই আপোনাৰ মতে মোৰ মতেতো লেজাৰটোও ভাল হয় ষ্টেপ কাটটোও ভাল হয় আপুনি যোনটো কৰে লেজাৰ কাটত পাঁচশ টকা লাগিব ফেচিয়েল কৰিলে আপুনি পাঁচশৰ কৰিলেতো বেছি ভাল হ'ব গুল্ডো আছে ডাইমণ্ডো আছে যোনটো লাগে আপোনাক কেতিয়া লাগিছিলে আপোনাক কেতিয়া আছে বিয়া আপোনাৰ অঁ হ'ব বাৰু কেতিয়া আছে বিয়া অঁ হ'ব

হ'ব বাৰু মই দামটো অকণমান কমাই ল'ম অঁ হ'ব আহিব অঁ হ'ব